আমাৰ ইয়াৰ অঞ্চলবোৰলৈ বাহিৰৰপৰা মানুহ এই কাৰণে আহে যে আমাৰ ইয়াত অত্যন্ত পৰিমাণে সাঁচি গছ পোৱা যায় সাঁচি গছৰো বহুত দাম আছে সেইটো কাৰণে মানুহবিলাকে য'ৰ ত'ৰ মানুহ ইয়ালৈ আহে সাঁচিটো আমি ভালে মানেই ৰুওঁ সাঁচিত সাঁচিৰপৰা আমি বহুতো টকা উপাৰ্জন কৰিব পাৰোঁ আৰু সাঁচি গছে এঘৰ মানুহক ধৰক দৰিদ্ৰৰপৰা তেওঁলোকে একেবাৰে ধনী কৰি দিব পাৰে সেইকাৰণে তেওঁলোকে সেইবিলাকো চাবলৈ আহে আৰু ধৰক আমাৰ ওচৰতে এখন কাজিৰঙা আছে কাজিৰঙা অভয়াৰণ্য কাজিৰঙা অভয়াৰণ্যখনত আমাৰ গঁড় দেখা পায় গঁড়ৰ কাৰণেও তেওঁলোক আহে আৰু এইবিলাক মানে অন্য দেশত ধৰক নাই আমাৰ ইয়াত যেনেকৈ কাজিৰঙা অৰণ্যত এইবিলাক দেখিবলৈ পোৱা যায় গঁড় ভালুক মানে পহু এইদৰে আমি সেইকাৰণে মানুহবিলাক মানে আমাৰ ইয়ালৈ আহে আৰু আমিও যাওঁ তালৈ এই কাজিৰঙা চাব কাৰণে কাজিৰঙাৰ বহুতো মানে জীৱ জন্তু বা হেৰি অন্য মানে পশু পক্ষীও দেখিবলৈ পোৱা যায় সেইবিলাক উপভোগ কৰিবৰ কাৰণেই অন্য অঞ্চলৰপৰা আমাৰ ইয়ালৈ আহে আমাৰ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত সুন্দৰ সেইটো কাৰণে চাই সকলোৱেই মন মন মনত উপভোগ কৰিব পাৰে তেওঁলোকৰ সেই ভাল দৃশ্যবিলাক ধৰক বেলেগত নাই আমাৰ ইয়াৰ কাৰণ ইয়াত দেখা পায়ে তেওঁলোকে চাবলৈ আহে আৰু এই সেইকাৰণেই মানে আমাৰ ইয়ালৈ আহে আৰু সাঁচি গছবিলাক ধৰক ইমানেই ধুনীয়া হৈ উঠি আহে সিমান এই মানে ডাঙৰ ডাঙৰ গছ হয় সিমানে আমি বহুতখিনি টকা লাভ কৰিব পাৰোঁ তেওঁলোকে ইয়াৰপৰা আমাৰ ইয়াৰপৰা সাঁচি নিও তাত কেনেকৈ ৰুব পাৰি কেনেকৈ কি কৰে আমাৰ ইয়াৰ মানুহৰ লগত তেওঁলোকে আলোচনা কৰে তাৰপৰা আমিও তেওঁলোকক শিকাই দিওঁ যে এনেকৈ তেনেকৈ কৰিব লাগে আৰু তেতিয়া সাঁচি গছৰপৰা সকলোৱে মানে উপকৃত হ'ব তেওঁলোকে এইদৰে আমাৰ তালৈ আমাৰ অঞ্চললৈ বাহিৰৰপৰা আহে আৰু কাজিৰঙাখন আমাৰ সকলো মানে জীৱ জন্তুৱে ভৰি আছে আৰু আমি সেইকাৰণেই তেওঁলোকে আমাৰ ইয়াত সেইবিলাক উপভোগ কৰি বহুত মানে আনন্দ লাভ কৰে আৰু বাহিৰৰপৰাও আমাৰ ইয়ালৈ মানুহবিলাক এই কাজিৰঙাখনৰ কাৰণেই এই ঢাপলি মেলে তাত চাফাৰী গাড়ীত চাফাৰীত উঠি বা হাতীৰ পিঠিত উঠি তেওঁলোকে সেই অঞ্চল ভ্ৰমণ কৰিব পাৰে আৰু তেওঁলোকে সেইবিলাক ভ্ৰমণ কৰি বহুতো আনন্দ উপভোগ কৰে তেওঁলোকে সেইকাৰণে আমাৰ ইয়ালৈ বাৰেপাতি আহি থাকে বা আহিবলৈ মন কৰে ইচামৰ পিছত সিচাম মানে মানুহ আহি থাকে সেয়ে আমাৰ অঞ্চলটো ইমানেই মানে প্ৰকৃতিয়ে ভৰপূৰ্ণ হাৱা বা অক্সিজেনৰ কাৰণেও আমাৰ বহুত সুবিধা হয় সেইকাৰণে তেওঁলোক আমাৰ ইয়ালৈ আহে আৰু এই কাজিৰঙাখনৰ কাৰণে মানুহে ইয়াত সকলোবিলাক জীৱ জন্তু চাই মনোৰঞ্জন পূৰ্ণ কৰে